দহ জানুৱাৰী দুহেজাৰ দছ ওঠৰ ফেব্ৰুৱাৰী দুহেজাৰ একৈছ ত্ৰিছ আগষ্ট দুহেজাৰ তেইছ পাঁচ আগষ্ট দুহেজাৰ চৌবিছ ওঠৰ এপ্ৰিল দুহেজাৰ সোতৰ